এতিয়া মোৰ আচলতে দুটা বিশেষকৈ দুটা মন্দিৰ আছে এটা হ'ল শিৱ মন্দিৰ এটা হ'ল দুৰ্গা মন্দিৰ এই দুয়োটা মন্দিৰত আমি প্ৰায়ে যাওঁ আমাৰ উৎসৱবিলাকৰ বাদে আমি প্ৰায়ে এই দুয়োটা মন্দিৰত যাওঁ গধূলি সময় কটাওঁ কিছু ভাল পৰা ভাল কথা আলোচনা কৰি হেৰিৰ লগত বন্ধু বান্ধৱীৰ লগত সময়খিনি তেনেকৈ গধূলা সময়খিনি তেনেকৈয়ে কটাওঁ আৰু তেওঁলোক তেওঁলোকৰ লগত এনেকৈ ধৰ্মীয় কথা পাতি কিছুমান কথা পাতি লওঁ দিনটোত প্ৰায় আমি এই ধৰক কেইটামানে আৰু দুবাৰ বুলিও ক'ব মানে ক'লে বঢ়াই কোৱা নহয় পুৱা গধূলি আহি ইয়াত মানে এটা আলোচনা ভিত্তিত কিবা এটা মানে ধৰ্মীয় সংস্কাৰৰ পতা কথা আলোচনা কৰি থাকোঁ তাৰপৰা আমাৰ এটা এইবাৰ বিশেষত্ব হৈছে কি যে আমি যিটো শিৱ মন্দিৰ স্থাপন কৰিছিলোঁ সেই শিৱ মন্দিৰত আমি ৰাইজৰ সহযোগত ৰাইজৰ আৰ্শীবাদত এটা মানে সম্প্ৰীতি ভৱন নাম দি আমি এটা আ সম্প্ৰীতি ভৱন ৰাইজৰ মানে কমিউনিটী হল হিচাপে আমি বনাই আছোঁ সেইটো কমপ্লিট হোৱা নাই যদিও প্ৰায় ছিক্সটি চেভেণ্টি পাৰচেণ্ট কাম হৈছে যদি আৰ্শী ৰাইজে যদি আৰ্শীবাদ কৰে বা ৰাইজেৰ সহযোগত আমি এইটো আমি দুই এক বছৰৰ ভিতৰতে পূৰ্ণাঙ্গ ৰূপত আগবঢ়াই দিব পাৰিম আৰু তেতিয়া আমি এই সম্প্ৰীতি ভৱনটো ৰাইজৰ লগত উচৰ্গা কৰি আমাৰ ইয়াত সৰু সুৰা কিছুমান মানুহ থাকে যিবিলাকৰ হয়তো কিছুমান পৰ্ব কিছুমান কাম হয়তো আমি এই ধৰক এই হেৰিবিলাকত ক'ব নোৱাৰি বহুত লাগে গতিকে আমাৰ ইয়াতে তেওঁলোকে এটা ভাল সুবিধা পাব বুলি আমি এই কিছুমান ইয়াত মত চিন্তা কৰা লোকে এইটো চিন্তা কৰি আমাৰ কমিতিয়ে সিদ্ধান্ত লয় এই সম্প্ৰীতি ভৱনটো মানে স্থাপন কৰাৰ কাৰণে ৰাইজৰ সহায় সহযোগ বিচাৰি ৰাইজৰ আৰ্শীবাদ বিচাৰি আজি এই পৰ্যায়ত উপনীত হৈছে লগতে আৰু এটা প্ৰত্যক্ষ কৰোঁ যে আমি কেইটামান যুক্তৰ ভিতৰত এই শিৱ মন্দিৰৰ ভিতৰতেই আমি এটা যোগা শিবিৰ স্থাপন দিয়া যোৱা মে' মাহৰ এক তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াত আমাৰ দুজন যোগগুৰু বিশেষকৈ খগেন দাস বুলি এজন আছে আৰু অনিল ৰায় ৰয় বুলি দুজন শিক্ষক যোগগুৰুৱে আমাক ইয়াত যোগগুৰু শিক্ষা দিয়ে আৰু ইয়াত প্ৰায় চল্লিছজনমান আমি যোগী দেইলি সদায় ইয়াত আমি যোগা কৰোঁ ৰাতিপুৱা ৰাতিপুৱা ধৰক পাঁচটা দহ মানৰ পৰা আৰম্ভ কৰি মোটামুটি সাতটা দহ পোন্ধৰ মানত আমি ইয়াতে ব্যস্ত থাকি যোগাসন কৰোঁ আৰু এতিয়াতো আমাৰ ভাল হেৰি হৈছে যে বিশেষকৈ মোৰ ক্ষেত্ৰত মোৰ এটা ভাল উপলব্ধি কৰিছোঁ যে যোগাই মানুহৰ জীৱনত বহুত পৰিৱৰ্তন আনিব পাৰে মই ইয়াত আচলতে এটা বঢ়াই কোৱা নাই মই এটা ৰোগী মানুহ আছিলোঁ এতিয়া মানে যোগ কৰাৰ পাছত মই এটা প্ৰায় নিৰোগী হৈছোঁ চুগাৰ চুগাৰ মোৰ এটা বৰ লেবেলটো বহুত তললৈ নামি আহিছে প্ৰেচাৰ চেচাৰো প্ৰায় নাইকীয়া হৈছে আৰু মই মানে নিজকে নিজে এটা বৰ সুস্থ অনুভৱ কৰি আছোঁ প্ৰায় বেমাৰবিলাক নাইকীয়া হোৱা যেন লাগে যদিও আছে তথাপিতো আগত কৰি মই বহু দেহাটো বহু পাতল পাতল অনুভৱ কৰিছোঁ আৰু বহুতে কয় যে এই যোগটো কৰাৰ পাছত বহুতে আমাক কৈ থাকে আমি আমি আলোচনা কৰোঁ তাৰমানে বহুতেই এই যোগটো কৰি উপকৃত হৈছে আৰু ভগৱানে যদি দিয়ে আমি এই যোগবিধটো মোটামুটি আৰু যদি চলাই থাকিম আৰু আমাৰ ইয়াততো কেইজনমান আমাৰ ভাল পদক্ষেপ বুলিয়ে ক'ব লাগিব এই অঞ্চলৰ মানে কাৰণে আমি এইটো যোগ শিবিৰটো স্থাপন কৰি থাকিম বা যোগটো যোগ শিবিৰটো চলাই থাকিম বুলি আমি এটা ধাৰণা ধৰি লৈছোঁ আৰু ইয়াতে ৰাইজৰ আৰ্শীবাদ বা সহযোগ বিচাৰি আছোঁ আমি কামনা কৰিছোঁ